হেল্ল' অঁ হয় হয় এই কি কৰিম আৰু এনেই আছোঁ আৰু এতিয়া ঘৰতে ঘৰতে

খেতি বাতি এইবাৰ ঠিক নহ'ল দেই বন্ধু কি ক'বা আৰু বৰষুণটো খুব কমকৈ দিলে যে অঁ অঁ আমাৰ পিছফালে আকৌ সেইকণো সুবিধা নাই যে জলসিঞ্চনৰ আমাৰ ইয়াত সুবিধাটো দিয়াহি নাই এতিয়ালৈ লোন ল'লে লোনৰ কথাটো মই শুনা নাই বাৰু তেনেকৈ অঁ অঁ বেংকত গৈ পিনি অঁ

অঁ হয় হয় অঁ অঁ অঁ সুবিধা অঁ তেতিয়াহ'লেতো কৃষকৰ কাৰণে ভাল সুবিধা সেইটো অঁ সময়টো আছে কিন্তু অঁ হয়নি অঁ বেংকত গৈ মানে সুধিলে হৈ যাব নহ্

অঁ ঠিক আছে দিয়ক তেন্তে কাইলৈ মানে ওলামগৈ আৰু বেংকতে অঁ হ'ব দিয়া হ'ব দিয়া